আমাৰ ইয়াত পালন কৰা বিভিন্ন সাংস্কৃতিক উৎসৱ আছে যেনেকৈ ৰাস মহোৎসৱ আছে তাৰ পাছত ভাওনা শংকৰ উৎসৱ এইবিলাক আছে আমাৰ সাংস্কৃতিক উৎসৱ তাৰ বাহিৰেও আমাৰ সংস্কৃতিত পৰে বিহুটো জানেই বিহুটো উৎসৱ এটা ডাঙৰ বিহু উৎসৱ বিহু তিনিটা বহাগ কাতি আৰু মাঘ ৰাস মহোৎসৱত আমাৰ এমাহমানৰ আগৰ পৰাই ইয়াত ৰাস কৰিবলৈ কাৰণে কিছুমান ছোৱালী বিচাৰি ফুৰা হয় মানে যিবিলাক ছোৱালী ৰাসত হয় গাঁৱে গাঁৱে আমিবিলাক ঘূৰি ফুৰোঁ এই ছোৱালী বিচাৰিবলৈ কাৰণে ৰাসত আমাক সহযোগ কৰিবৰ বাবে এই বহুতো গাঁৱৰ পৰা বিচাৰি বিচাৰি কিছুমান পাওঁ পাই পেলাই কমেও এমাহমান আগৰ পৰা আমাৰ ৰিহাৰ্চেল চলে আৰু ৰিহাৰ্চল কৰা হয় সকলোৰে ঘৰে ঘৰে গাঁৱে গাঁৱে ৰিহাৰ্চল কৰা হয় খোল নেগেৰা তাল লৈ তাৰ পিছত ইয়াতে কৃষ্ণৰ বাবে ভাল এটা ভাল কৃষ্ণৰ পাৰ্ট কৰিব পৰা কোনোবা ভাল মানুহ বিচৰা হয় কোনে কৰিব পাৰিব মানে এক্সপাৰ্ট মানুহ বিচৰা হয় তেনেকৈয়ে ৰাস মহোৎসৱটো পালন কৰা হয় যেতিয়া সকলো আখৰা সম্পূৰ্ণ হয় সেই পূৰ্ণিমাৰ দিনা আমাৰ ইয়াত ৰাস পালন কৰা হয় বহুতো সোনকালে তাৰ পিছত ঠিক তেনেকৈ শংকৰ উৎসৱত আমাৰ ইয়াত ভাওনা পতা হয় শংকৰ উৎসৱৰ ভাওনা পতা হয় কালীয় দমন হওক কিবা ভক্ত প্ৰহ্লাদ হওক তেনেকুৱা ধৰণৰ আৰু বহুতো পালন কৰা হয় আৰু সেই ভাওনাবোৰ পালন কৰাৰ আগতে বহুত আগৰ পৰাই ৰিহাৰ্চল কৰা হয় ইয়াত আৰু বহুতো বিখ্যাত আমাৰ ইয়াত ৰাস হওক বা কিবা শংকৰ উৎসৱ হওক তাৰ বাহিৰেও বিহু বিহু সকলোৱে জানে বিহু সকলোৰে আদৰৰ সন্মানৰ বিহু আমাৰ নহ'লে নহয় অসমীয়া সমাজৰ বহাগ বিহুৰ দিনা ৰাতিপুৱা বহাগ বিহুৰ আগ আগদিনা ঠিক মানে প্ৰথম দিনা সদায় গৰু বিহু হয় সকলোৱে জানে সেই সেই আগদিনাই সোনকালে উঠি কৰি মাহ হালধি পিচি কৰি গৰুক নোৱাই কৰি মাখিলতী ডিঙিত কোৱাই কৰি গৰুবিলাকক এৰাল দিয়া হয় সেৱা সেৱা কৰা হয় গৰুবিলাকক তাৰ পিছত সন্ধিয়া আকৌ বান্ধি কৰি গৰুবিলাকক সেৱা কৰি পিঠা খোওৱা হয় বিচনীৰে বিচা হয় আৰু ইয়াত এটা নিয়ম আছে যে গৰুক প্ৰথমতে পিঠা খোওৱাৰ পিছতহে আৰু গৰুক প্ৰথম বিচনীৰে বিচাৰ পাছতহে মানুহে ফেন বা বিচনী ব্যৱহাৰ কৰিব পাৰে বা পিঠা চিঠা খাব পাৰে গতিকে ইয়াত গৰুক বহুত উচ্চ স্থানত ৰখা হৈছে গৰু বিহুৰ দিনাখন আমাৰ ইয়াত হিন্দু সমাজৰ মানে গৰু বহুত উচ্চ স্থানত আছে বহুত সন্মান কৰা হয় ঠিক তেনেকৈ তাৰ পাছত গৰু বিহুৰ পাছদিনাখনৰ পৰা মানুহ বিহু হৈ যায় মানুহৰ বিহুতে হুচৰি গোৱা হয় ডেকাসকলে বুঢ়াসকলে সকলোৱে মিলি হুচৰি নাম গোৱা হয় তাৰ পিছত হুচৰি গোৱা পইচাৰে সমাজৰ কামত লগোৱা হয় সমাজৰ কামত লগাই তাৰ পিছত কিছুমান যিবিলাক পইচা বাচে সেই পইচাবিলাকে ইয়াত বিহু পতা হয় বিহু প্ৰতিযোগিতা পতা হয় একক নৃত্য প্ৰতিযোগিতা পতা হয় এনেকৈ বহাগ বিহুটো চলোৱা হয় ঠিক তেনেকে মাঘৰ বিহু মাঘৰ বিহু হৈছে বহুত ভোগালী বিহু বুলি কোৱা হয় আচলতে মাঘ বিহুত একো অভাৱ নাই মানুহৰ যিহেতু ধান চান চপাই কৰি উঠে সেই সময়তে নতুন নতুন ধান মানুহৰ ঘৰলৈ আহে গতিকে ন খোৱা পতা হয় দিনত গতিকে ইয়াত মেজি চেজি জ্বলাই আজিকালি মেজিঘৰৰ কিছুমান প্ৰতিযোগিতা হয় বেছি য'ত ভাল ভাল মেজিঘৰ বনায় তাত আজিকালি নিউজ মিডিয়াবোৰ অহা হৈছে গতিকে সকলোবোৰ এই কম্পিটিশ্যনত নামি পৰিছে যে কোনটো মেজিঘৰ ভালকৈ বনাব পৰা যায় তাৰ ওপৰত সকলোৱে লাগি পৰিছে আমাৰ ইয়াতো তেনেকুৱা হয় ইয়াতো বহুত ভাল ভাল মেজিঘৰ বনোৱা হয় বহুত মানে আকৰ্ষণীয় মেজি মানে মেজিঘৰ বনোৱা হয় তেনেকৈ মেজিঘৰৰ বাবে বহুত বিহুৰ বহুত দুই তিনিমাহমানৰ আগৰ পৰাই কাম চলোৱা হৈ যায় ইয়াত তেনেকৈ বহুত আকৰ্ষণীয় মেজিঘৰ বনায় সকলোৱে মিলি গাঁৱৰ ডেকা বুঢ়া ল'ৰা ছোৱালী সকলোৱে মিলি মেজিঘৰত খোৱা হয় ভাত খোৱা হয় তাৰ পিছত তাৰ পাছতে কেইদিনমানৰ পাছতে ইয়াত বিহুৰ উপলক্ষে ইয়াত ম'হৰ যুঁজ পতা হয় ম'হ যুঁজটো বাৰু কেইদিনমানৰ আগতে উঠাই দিছিলে কিন্তু তথাপিতো সেয়া কিছুমান অনুজ্ঞাপত্ৰ লৈ পতা হয় ম'হৰ যুঁজ ইয়াত এতিয়াও আৰু সেই ম'হৰ যুঁজ চাবলৈ বহুতো মানুহ আহে বহুতো ভাল লাগে ঠিক তেনেকৈ মাঘৰ বিহুটো তেনেকেই পতা হয় তাৰ পিছত আহিলে কাতি বিহু কাতি বিহু আচলতে বহুত কঙালী বিহু বুলি কোৱা হয় কাতি বিহুত মানুহৰ বহুত অভাৱ থাকে ধান চাউলবিলাক যিহেতু ধানবিলাক কলি মাৰে গতিকে ধান চাউলৰো অলপ অভাৱ হয় তথাপিতো মাঘৰ মানে সকলোতকৈ ভাল লাগে কাতি বিহুতে কাৰণ কাতি বিহুৰ যেতিয়া ধানৰ ঠোকটো যেতিয়া ওলাই আহে প্ৰথম কণ সেই ওলাই আহোঁতে ধানৰ ঠোকটো দেখি মানুহৰ মনত যিমান ফুৰ্টি লাগে সিমান ফুৰ্টি হয়তো মাঘৰ বিহু বহাগ বিহুত নালাগে কাতি বিহুটো যদিও কঙালী কাতি বিহুৰ সেই সেউজী ধাননি পথাৰখন দেখি ধান ধান ধানবিলাকৰ চেহেৰাবিলাক দেখি মানুহৰ মনত যিমান আনন্দৰ এটা ভাব হয় সেই আনন্দ হয়তু বাকীকেইটা বিহুত নালাগে গতিকে কাতি বিহুটো বহুত ভাল লাগে সকলোৱে গৈ পেলাই কাতি বিহুত গৈ ধাননিৰ মাজত চাকি বন্তি লগায় চাকি বন্তি লগাই তাৰ পাছত তাৰ আগত ৰবাবটেঙা খোৱাৰ মেল এটা প্ৰথা আছে পৰম্পৰা আছে কাতি বিহুত সকলোৱে পথাৰত গৈ পৰিয়ালৰ লগত সদায় ৰবাবটেঙা খোৱা হয় তাতে গৈ সকলোৱে সেৱা সৎকাৰ কৰে ডাঙৰক সেৱা কৰে ধানৰ ঠোকবিলাক চিঙি আনে মানুহবিলাকে ধান চাবলৈ যায় ধানৰ আশীৰ্বাদ লয় ধানৰ ঠোকবিলাক চিঙি আনি মালা বনাই পেলাই ঘৰত আৰি থোৱা হয় তেনেকৈ কাতি বিহুটো পালন কৰে তাৰ পিছত তেনেকৈ সাংস্কৃতিক অনুষ্ঠান বুলি ক'লে তেনেকৈ আৰু বেলেগ ইমান বিশেষ আমাৰ নাই বাকীখিনিতো চবতো বেংগলী মানুহৰ হয় বাকীবিলাক পূজা চুজা সেইবিলাকতো আমাৰ নপৰে আচলতে আমাৰ সংস্কৃতিত ঠিক তেনেকৈ পালন কৰা হয়